অসম চৰকাৰৰ ৰাজহ ৰাজহৰ প্ৰধান উৎস বুলি কবলৈ গ'লে আমি কিছুমান ডিপাৰ্টমেণ্টক আমি সাঙুৰি ল'ব লাগিব তাৰে ভিতৰত এটা হৈছে পৰিবহণ বিভাগ পৰিবহণ বিভাগৰ বছৰি বহুতখিনি আমাৰ ৰাজহ সংগ্ৰহ কৰা হয় তাৰ উপৰি আমাৰ থাকিলে এক্সাইছ ডিপাৰ্টমেণ্ট সেইটো সেইটো ডিপাৰ্টমেণ্টৰ পৰাও আমি বহুতখিনি ৰাজহ অসম চৰকাৰে সংগ্ৰহ কৰে তাৰ ভিতৰত আপোনাৰ আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট কৃষি কৃষিৰ লগত আমাৰ গোটেই অসমখন কৃষি কৃষিৰ ওপৰত নিৰ্ভৰশীল সেইকাৰণে কৃষিৰ পৰা আমাৰ বহুতখিনি ৰাজহ সংগ্ৰহ হয় তাৰ ওপৰঞ্চি আমাৰ থাকিলে ট্যুৰিজিম ডিপাৰ্টমেণ্ট ট্যুৰিজিম ডিপাৰ্টমেণ্টৰ পৰাও অসমে বহুতখিনি বহুতসংখ্য়ক বহু পৰিমাণৰ ধন সংগ্ৰহ কৰিবলৈ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় যিহেতু কাজিৰঙাখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান আমাৰ হৈছে অসমত অৱস্থিত পৃথিৱীৰ প্ৰায় এক তৃতীয়াংশ এশিঙীয়া গঁড়ৰ কাৰণে আমাৰ অসমৰ কাজিৰঙা বিশ্বৰ ভিতৰতেই জিলিকি থকা এখন উদ্যান ত' অসমৰ দুহেজাৰ ছয় চনত কাজিৰঙাক বাঘ সংৰক্ষণৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয় এছিয়ান এলি এছিয়ান এলিফেণ্ট ৱাইল্ড ম'হ যিটো আমাৰ কোৱা হয় দল হৰিণ এইখিনি সকলোখিনি আমাৰ কাজিৰঙাত দেখিবলৈ পোৱা যায় বছৰি বহুতো পৰ্যটক বি ভাৰতৰ পৃথিৱীৰ যি বহুত বহুত দেশৰ পৰা পৰ্যটক অসমলৈ আহে অসমৰ কাজিৰঙাখন ভ্ৰমণ কৰিব কাৰণে ত' সেইটো কাৰণে অসমৰ কাজিৰঙা ভ্ৰমণত আমাৰ অসম যিখিনি ৰাজহ অসমে পাই ত' সেইখিনিৰ পৰা আমাৰ অসম চৰকাৰখন বহুত ডেভলপ হয় অসমে বহুতখিনি সংগ্ৰহ কৰ সংগ্ৰহ কৰিবলৈ ৰাজহ সংগ্ৰহ কৰিবলৈ অসমৰ পৰা পায়